হেল্ল' গোলাহাটৰ হাঙৰি ফুডিছ ৰেষ্টুৰেণ্ট হয়নে আপোনালোকৰ তাত মই দুটা চাওমিনৰ অৰ্ডাৰ দিছিলোঁ আপোনাৰ এজন মানুহে নাখাওঁ বুলি কৈছে গতিকে দুটাৰ এটা কাটি পিনে এটা অৰ্ডাৰটোৱেই পঠিয়াই দিয়কচোন অলপ সোনকালে পঠিয়াই দিলে ভাল হয় ধন্যবাদ ছাৰ